বছৰ বছৰ ধৰি মোৰ আহৰণশৈলী বৃদ্ধি হৈ যায় আছে কিয়নো এটা উদাহৰণস্বৰূপে জনোৱা যাওঁক কথাষাৰ সৰুতে যেতিয়া বাল্য কালত আমি পাহাৰ বগাবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া সময় বহুত লাগিছিলে কিন্তু বয়স বাঢ়ি যোৱাৰ লগে লগে সেই সময়টো কমি যায় আছে আৰু আগন্তুক কালত আৰু কমি থাকিব বুলি আশা আছে আৰু এটা সময়ত এইটোও নোহোৱা হৈ যাব

সৰুতে ধৰক ভাত খাওঁতে সময় বেছি লাগিছিলে এতিয়া সেইটোও কম লাগে এইয়ে